মই ফটো ল'বলৈ ভ্ৰমণ তেনেকৈ কৰিছোঁ বুলি ক'ব নোৱাৰোঁ কাৰণ ফটোতো আমি যিকোনো জেগাতো এখন ভাল ফটো আমি উঠাব পাৰোঁ যিহেতু মই ছানছেটৰ ফটো উঠাই বহুত ভাল পাওঁ গতিকে মই মোৰ কলেজৰ ওচৰতে থকা মই বেলিভিউ হওক বা উজান বজাৰ হওক বা শ্বিলঙতো বহুত ভাল ফটো আমি তুলিব পাৰোঁ নেচাৰৰ ফটো যিহেতু তুলি মই ভাল পাওঁ ছানছেটৰ ফটো তুলি মই ভাল পাওঁ গতিকে ছানছেটতো আমাৰ চবতে হয় গতিকে বেলিভিউলৈ গৈ হ'লেও বা গুৱাহাটীতো বহুত ভাল ভাল জেগা আছে য'ত আমি ছানছেটৰ ফটো ল'ব পাৰোঁ গতিকে মই ভাবোঁ ফটো এখন তুলিবৰ বাবে বেলেগ ক'ৰবালৈ গৈ ভ্ৰমণ কৰিব লাগে কিন্তু মোৰ কাৰণে মই ইমানো বুলি মই তেনেকুৱা বুলি নাভাবোঁ আৰু ইন ফিউচাৰো যদি ক'ৰবাত বাহিৰত ফুৰিবলৈ যাওঁ ফটো উঠিবৰ কাৰণে বাহিৰত ফুৰিব নাযাওঁ এনেই ক'ৰবাত যদি যোৱা হয় যদি ভাল এখন ফটো তুলিব পাৰোঁ সেইটো এটা বেলেগ কথা গতিকে ইন ফিউচাৰ যদি ভাৰতৰ কিছুমান জেগাত ফুৰিব যাওঁ তেতিয়া অবভিয়েছলী ফটো উঠাম উঠামেই